আমাৰ পাকঘৰত বিভিন্ন ধৰণৰ বা বাচন বৰ্তন থাকে যেনে ভাত আৰু ইত্যাদি বনাবলৈ প্ৰেচাৰ কুকাৰ বা তেনেধৰণৰ বাচন ব্যৱহাৰ কৰা হয় আনহাতে ভাজি দালি ইত্যাদি বনাবলৈ কেৰাহী আদি ব্যৱহাৰ কৰা হয় আনহাতে যদি আমি ৰুটি বা তেনেধৰণৰ কিবা বনাওঁ তেতিয়া আমি টাৱা ব্যৱহাৰ কৰো তাৰ উপৰিও হেতা ইত্যাদি ভাজি ইত্যাদি বনাবলৈ বা লৰাবলৈ ইত্যাদি ব্যৱহাৰ কৰা হয় তাৰ উপৰিও কাঁহী কাঁহী থাকে আমি খাদ্য পৰিৱেশন কৰিবলৈ বা পানী খাবলৈ গিলাচ থাকে তাৰ উপৰিও চামুচ ইত্যাদিও থাকে আমি হাতেৰে খাবলৈ ইয়াৰ উপৰি আমাৰ বিভিন্ন ধৰণৰ বাচন বৰ্তনো থাকে যিবোৰ আমি খোৱা সামগ্ৰী থৈ দিবলৈ যেনেকৈ চাউল চেনী আটা ইত্যাদি